মোৰ বাবে ড্ৰইং কৰা আটাইতকৈ প্ৰত্যাহ্বান দিশটো এনেধৰণৰ যে পোনপ্ৰথমে আমি পেঞ্চিলৰ ব্যৱহাৰটো জানিব লাগিব যে কোনডাল পেঞ্চিলৰ জৰিয়তে আঁকিলে ছবিটো এটা সুন্দৰ নক্সালৈ পৰিণত হয় ঠিক সেইদৰে পোনপ্ৰথমে আমাৰ হাতৰ কঁপনি যিটো সেইটো কম হ'ব লাগিব আৰু নহ'লে বিভিন্ন ধৰণৰ আঁচ বা পোন কিবা এটা বস্তু আঁকোতে অকণো যদি হাতটো লৰচৰ হয় তেন্তে সেই বস্তুটো মানে এটা বিকৃত ৰূপ ল'ব পাৰে আৰু পেঞ্চিলৰ লগতে আমি ৰঙৰ লগতো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা উচিত কিয়নো তৈল ৰঙ বা পানী ৰংসমূহ বিয়পি যোৱাৰ বহুত বেছিয়ে আচলতে চাঞ্চ থাকে আৰু সেইসমূহ যাতে বিয়পি যাব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য দিব লাগে আৰু এনেদৰে এইসমূহ মই মানে প্ৰেকটিচ বা অভ্যাস বা মোৰ যিসকল শিক্ষক আছে ড্ৰইঙৰ তেওঁলোকৰ লগত কথা পাতি সেইখিনি মানে শুধৰুৱাৰ চেষ্টা কৰোঁ আৰু আঁকিবলৈ কঠিন মানে হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক যে যিবোৰ জীৱ জন্তুৰ মুখমণ্ডলেই হওক বা মানৱ দেহৰ যিবোৰ শৰীৰৰ অংগ কিছুমান বা মুখমণ্ডলৰ যিবোৰ আকৃতি বা চকুৱে হওক নাকেই হওক কাণেই হওক এইসমূহ অঁকাত বহুতো কঠিনতা আহি পৰে আৰু সেইসমূহ শুধৰাবৰ বাবেও মই মোৰ আৰ্ট স্কুলৰ যিসকল শিক্ষক তেওঁলোকৰ লগত কথা পাতি লওঁ আৰু নিজেও কিছুমান ইউটিউবেই হওক বা বিভিন্ন ধৰণৰ অনলাইন যিবোৰ মানে প্লেটফৰ্ম আছে সেইবিলাকৰ জৰিয়তে শুধৰুৱাৰ চেষ্টা কৰোঁ